শুনিছোঁ মানে আপোনাৰ ইষ্ট্ৰবেৰীখিনিও ভাল

আৰু আপুনি যদি আপোনাক যদি লোনৰো প্ৰয়োজন হয় তেন্তে আপুনি মোৰ পৰা সহায় ল'ব পাৰে অঁ হয় নিশ্চয় পাব আপুনি মোক ষ্ট্ৰবেৰীখিনি বিকাৰ লগে লগে আপুনি তাৰ উচিত মূল্য মই আপোনাক লগে লগে সময়তে আদাই কৰিম

হয় হয় মই লগা লগ দিম আপুনি ষ্ট্ৰবেৰী পোৱাৰ লগে লগে মই আপোনাক মই মূল্য উচিত মূল্য আপোনাক মই প্ৰদান কৰিম অঁ তেন্তে মোক আপুনি তেন্তে আপুনি মোক ষ্ট্ৰবেৰীখিনি বিক্ৰী কৰিব অঁ ঠিক আছে হ'ব ৰাখিছোঁ